মই ৰান্ধি ভালো পাওঁ আৰু খায়ো ভালপাওঁ বিশেষকৈ মোৰ ৰন্ধাটো মোৰ বেষ্ট খাদ্য আৰু মই ধুনীয়াকৈ বনাব জানো মানে মোৰ ভাল লাগে এইকেইটা খাদ্য আমাৰ নিজৰ আমি অসমীয়া মানুহ লালুং মানুহ মানে এটা মই খাদ্যটো বনাওৱেই মাটিমাহ আৰু গাহৰি মাংস এই দুটা মানে কি মজা লাগে খাই মানে ক'ব নোৱাৰোঁ আৰু ধুনীয়াকৈ বনাওঁ ঘৰৰ মানুহে সকলোৱে খায় খালে ভাল আৰু সেইটো মানে কি সেইটো সেইটো কিন্তু ধুনীয়া লাগে মাটিমাহ আৰু গাহৰি মাংস আৰু লগতে গাহৰি মাংসৰ লগত কল পচলা কলটো কল কল পচলা কাতি ধুনীয়াকৈ বনাই সেইটো ভাল লাগে তাৰ পাছত তাৰ লগত আমি আৰু দুপৰীয়া সময়ত আৰু কেঁচা মদ খাওঁ আমাৰ নিজে আমাৰ লালুং মানুহ যিটো আমি কেঁচা মদ খাই ভালপাওঁ আমা আমা ঘৰতে বনাওঁ সাজ বনাই কৰি ধুনীয়াকৈ খাওঁ গাহৰি মাংস কল পচলা এই দুটা মানে কি বৰ ধুনীয়া পাওঁ এহাল খাই খাই ভালপাওঁ আৰু মই বনায়ো ভালপাওঁ বিশেষকৈ বনায় ভাল লাগে খাইও ভাল লাগে বনায়ো ভাল লাগে তাৰ লগতে আমাৰ আমাৰতো লালুং মানুহ সকলোৱে জানেই আমি খাওঁয়েই তাৰ লগতে আমাৰ লোকেল চুলাই থাকে চুলাইও খাওঁ খাই কৰি কাম বনলৈ ওলাই যাওঁ গৈ আহি ৰাতি সাঁজটো আৰু বনাবলগীয়া হ'লে তেতিয়া সেই তেনেকেই বনাব লাগিব ৰাতি ৰাতি ৰাতি বনাও অমিতা খাৰ অমিতা সৰু মাছ থাকিলে সৰু মাছ দি দিও আৰু পুঠি মাছ সেইটো খাই সেইটো বনাওঁ সেইটোও ভাল লাগে খাই আৰু এটা বনাও আৰু আৰু এটা বনাই ভাল লাগে মানে মানে কি আমি যেতিয়া খাওঁ আৰু ভাত বনাই আমি আমিতো প্ৰায়ভাগ খাৰ তৰকাৰীয়ে খাওঁ তেল বহুত কম হয় আমাৰ তেল আমি তেল তেল আমাৰ প্ৰয়োজন নাই নেকি নাইকীয়া নিচিনা আলহী আহিলেহে আমাক লাগে কিন্তু তেলটো ইনেই আমি সদায় খাৰ তকাৰীয়েই খাওঁ ধুনীয়া লাগে তিতা তৰকাৰী আৰু শুকুতা তিতা গাহৰি মাংস আৰু মানে সেইটো মানে কি আমাৰ পৰম্পৰা আৰু মানে গাহৰি মাংস শুকুতা তিতা এইটো মানে ধুনীয়া লাগে খাই আৰু কিছুমানে যোনে খাই পাইছে ভাল পাব ভাল পাব গাহৰি মাংস আৰু হেৰি শুকুতা তিতা তাৰপিছত আৰু থাকিব এনেকেতো সেই দুটাটো আমাৰ খাৰৰ তৰকাৰীৰ লগত ভালেই লাগে খাই আৰু আমি লখি দাইল বুলি কওঁ পিঠাগুড়ি তৰকাৰী বনাওঁ আমাৰ যিটো চাউলৰ পৰা আমি চাউলটো খুন্দি তাত তিতা দি পেলাই মানে ধুনীয়াকৈ বনাওঁ সেইটো তিতা তৰকাৰী সেইটো ভাল লাগে খায় আমি দালি আলু এইবিলাক বহুত কমেই খাওঁ আমাৰ ইমান নচলে খালী আমাৰ আমি আমাৰ ঘৰত যিমানবিলাক থাকে আমাৰ বাৰীখনত ঢেঁকীয়া শাক তাৰপিছত এপিনে পদিনা আৰু সেইটো চাটনিটো চবে নহৰু সেইটো চাটনিও খাই ভাল লাগে বনায়েতো ভালে লাগে খায়ো ভাল লাগে আৰু সেইটোৱেই আৰু থাকিলে আৰু আৰু এটা কথা মানে কি আমাৰ আমাৰ আমাৰ লালুং মানুহবিলাকে আমাৰ তিৱা আমি আমিয়েই আমি মানে তেলটো ব্যৱহাৰ নকৰোঁৱেই প্ৰায়ভাগ আমাৰ সদায় খাৰ তৰকাৰী আৰু আৰৈ চাউলৰ ভাত নাথাকে খালী আমাৰ উখোৱা চাউলৰ ভাত আৰু পইতা ভাতৰ লগত আলু পিটিকা ৰাতিপুৱা দুপৰীয়া আমি তেনেকৈ অমিতা চমিতা কল পচলা থাকে গাহৰি মাংস থাকিলেতো এইটো চলি যায় মাটিমাহ গাহৰি মাংস আৰুটো এনেই আমি মাছটো আমাৰ চলে সৰু মাছ ডাঙৰ মাছ আমি নাখাওঁৱেই চলে ধৰা খাব লগাটো আমি দুপৰীয়া সাঁজ নিৰামিষ চলে মানে ৰাতি আমাক মাংস লাগিবই ধৰক গাহৰি মাংস খাওঁ আমি গাহৰি মাংস আমি গাহৰি মাংস সদায় বইল কৰি ধুনীয়াকৈ বনাই একদম ধুনীয়াকৈ খাওঁ তেল আমাক নালাগেই আমাৰ তেলটোতো প্ৰয়ো প্ৰয়োজনে নহয় তেলটো আৰু তেনেকেই খাওঁ বনায় কৈ ধুনীয়াকৈ ৰান্ধিও ভাল লাগে আৰু মানুহক খোৱায়ো ভাল লাগে বিশেষকৈ মোৰ ধুনীয়া মানে এক নম্বৰত মানে আছে মোৰ হেৰি আৰু গাহৰি মাংস আৰু মাটি দাইল সেইটো আৰু দুই নম্বৰত আছে মোৰ কল পচলা ধুনীয়াকৈ বইল কৰি লৈ কলে কল পচলা দালি আলু দি বইল কৰি তাৰপিছত ধুনীয়াকৈ একদম বইল কৰি বইল কৰি লৈ বইল কৰি উলিয়াই তাৰপিছত আৰু অলপ তেল দি পিঁয়াজ দি নহৰু দিলোঁ দি পেলাই বইল কৰোঁ আৰু বইল তৰকাৰীসোপা তাত দি দিলোঁ দি পেলাই সিঁজাই দিলোঁ ধুনীয়া লাগে খাই সেইটো এটা মোৰ চম্ভাৰ মাৰি দিয়া হয় মানে এইটো দালি থাকিব তাত দালি থাকিব কল পচলা থাকিব তাৰপিছত আলু থাকিব খাই ভাল লাগে লগতে বুটমাহ দুটামান দিলে ভাল হয় সেই বুটমাহটো তাৰমানে বেছি ভাল লাগে খাই আৰু টেষ্টটো মানে বেলেগ বেলেগ হয় আৰু জলকীয়াটো লাগিবই আমাৰতো ফিৰিঙি জলকীয়া বুলি কয় আমি যিটো বজাৰত পাই সৰু ফিৰিঙি জলকীয়া গাৰো ফিৰিঙি আমাৰ সেই ফিৰিঙিটো শুকুৱাই লৈ মানে আমি খুন্দি ৰ'দত দি খুন্দি লৈ ধুনীয়াকৈ বনাই তাক ৰ'দত দি একদম পূৰা ঢেঁকীত খুন্দি লৈ গুড়ি কৰি লৈ সেই জলকীয়াতো দিওঁ আৰু বেছি টেষ্ট লাগে মানে খাই মচলা আৰু মচলা মচলা আমাৰ ইমান হেৰি নাই খালী নহৰুটো থাকিব আৰু শুকান জলকীয়াটো থাকে আৰু বেলেগ নাথাকে একো সেইটো ভাল লাগে খায়